হেল্ল' হেল্ল' কি কৰিছা ভাৰতী অঁ পিঠা পনা কি কৰিছা অঁ

আছে আছে আহিবা মোৰ দুটামান তোমাৰ লগতেই খুন্দিম দুইজনীয়ে লাগি ভাগি তেতিয়া সোনকালে হ'ব আৰু অঁ কি কি পিঠা বনাম বুলি ভাবিছা

অঁ অঁ

তুমি নাজানা নি অঁ অঁ তুমি আহিবা মই শিকাই দিম শিকাই দিবা অঁ মানে এইটো পিঠাটোৰ ভিতৰত মানে তিল দি গুড় তিল এইবিলাক ভৰাই দি আৰু তেলতে ভাজিব লাগিব আৰু অঁ সেইটো তাৰপিছত আৰু হেৰি এই কেটলিত দিয়ে যে সেইটো পিঠাও বনাবা দুইজনীয়ে বনাম আহিবা

অঁ অঁ মই দেখাই দিম তুমি পাৰিবা অঁ তাৰ অঁ জানো জানো জানো তুমি পিঠাখিনি অঁ পিঠাখিনি ভালকে গুৰ দি খচি পেলাই নি অলপ সময় ৰাখিব লাগিব আৰু পাছত পুৰিব লাগিব তুমি আহিবা আমি দুইজনীয়ে চব একেলগে আৰু আমাৰ কি কৰিছা

অঁ অঁ অঁ এই মানুহৰ সকলোৱে ওচৰ চবুৰীয়া গোটেইখনে খুন্দিছেহি যে আজৰিয়ে নাই অকণো অঁ

অঁ লগতে খুন্দি পেলাবা অঁ আমাৰো কেইটামান কৰি থৈছোঁ নহয় আমাৰো থৈছোঁ সান্দহ চাউল উলিয়াই দুইজনীয়ে অঁ দুইজনীয়ে লগে ভাগে খুন্দিম আৰু তেতিয়াহে সোনকালে আজৰি হ'ম ভাল হ'ব এই ভজা চাউল নকৰিলা অঁ অঁ অঁ

অঁ মোহনে হেৰি গৰু অঁ অঁ অঁ অঁ অঁ আমাৰো এই পাচ লিটাৰ গৰুৰ পাঁচ লিটাৰ ম'হৰ গাখীৰ গোটাই থোৱাও আলহী অতিথিও হ'ব ঘৰ পৰাও মানুহ আহিব ছোৱালীকেইজনীও আহিব চব আহিব নাই অঁ দহ লিটাৰ গোটাইছোঁ আৰু কম হ'লেও উপায় নাই এতিয়া সেয়াকে গোটাইছো আউ চিৰা সান্দহ মুৰিকেইটামান বনালোঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আমাৰ আকৌ নিজৰ ঘৰতো গাখীৰ ওলাই নহয় অকণমান এতিয়া ওলাইছেও সেইকনো থৈছোঁ অঁ নিজে অঁ নিবা অকণমান বিহুৰ দিনা খাবলে ঘৰতে অঁ অঁ অঁ অঁ

অঁ অঁ অঁ হ'ব হ'ব নিবা অকমান নিবা মই ঘৰৰ পৰাও ভৰাইছোঁ অঁ কিনিও লৈছোঁ

অঁ আজি অঁ অঁ অঁ হ'ব মোক ক'ম বাৰু আজৰি হৈ অকণমান সোনকালে আহিবা আকৌ অঁ সোনকালে আহিবা অকণমান সোনকালৰ পৰা খুন্দিলেহে সোনকালে আজৰি হ'ম আকৌ ৰাতি পিঠাও পুৰিব লাগিব অঁ অঁ টোপনি ক্ষতি হ'ব সোনকালৰ পৰা খুন্দিলে অকণমান আজৰি হ'ব পৰা হ'ব পাৰ তাৰ পিচ দিনাই আকৌ এখন ঘৰ দুৱাৰ মুচিব লাগিব কিমান কাম

তৰণি নাইকিয়া অসমীয়াৰ বাপতি সাহোন বিহু

যাম যাম তুমিও আহিবা আমিও যাম সেয়া ওচৰৰ বোলে গৰু চেলেকা চেলেকি মানুহৰ খোৱা লোৱা সেইবোৰ ডাকৰ বাচন আছে নহয় সেইবোৰ সেইটোৱে কথা অঁ হ'ব হ'ব হ'ব অঁ হ'ব